মোবাইল আৰু টিভিৰ দতে টেকনলজিসমূহৰ পৰা অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ শিশুসকলৰ মানসিক আৰু শাৰীৰিক প্ৰভাৱ বহুধৰণে সন্মুখীন হয় যিহেতু সৰু ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী আজিকালি মোবাইলটো নহ'লে একো কামেই কৰিব নোৱাৰে তাহাঁতৰ ভাত খাওঁতেও মোবাইল পঢ়োঁতেও মোবাইল সকলো সময়তে কেৱল অকল মোবাইল আৰু মোবাইল মোবাইল বা টি ভি এই দুটা বস্তু এই দুটা টেকনলজি আৰু বহু ধৰণৰ টেকনলজি যেনে কম্পিউটাৰ এনেধৰণৰ বহুধৰণৰ টেকনলজি আজিকালি প্ৰজন্মই নতুন প্ৰজন্মই আৱিষ্কাৰ কৰিছে যিসমূহ টেকনলজিৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মানসিক স্বাস্থ্য বা শাৰীৰিক ধ্বংস হৈ গৈছে পোনপ্ৰথমতে চকুৰ কথা ক'বলৈ যাম আমাৰ আজিকালি প্ৰতিটো ল'ৰা ছোৱালীকে দেখিবলৈ পাওঁ যে তাহাঁতি চশ্ প্ৰতিটো ল'ৰা ছোৱালীয়ে আজিকালি চশমা ব্যৱহাৰ কৰে কাৰণ কিয় কিয় ব্যৱহাৰ কৰে কাৰণ তেওঁলোকে বহুত বেছি মোবাইল চায় আৰু মোবাইল চোৱাৰ ফলত আজিকালি ল'ৰা ছোৱালীৰ পৰা বয়সীয়া মানুহলৈকে সকলোৱে আজিকালি চশমা ব্যৱহাৰ কৰে যাতে যেন চশমাযোৰ নিপিন্ধিলে তেওঁলোকে একোৱেই ন নেদেখিব আৰু টি ভি টি ভি অত্যাধিক টি ভি চালেও আমি বা অত্যাধিক আমি টি ভি চালে আমাৰ চকুৰ পৰা আদি কৰি আপোনাৰ মুৰৰ বিষলৈকে আমাৰ বহুখিনি আমাৰ ঘাট প্ৰতিঘাট আমি সন্মুখীন হ'ব লাগে টি ভি চালে আমাৰ চকু বেয়া হয় শাৰীৰিক অসুস্থতা হৈ যায় খাবলৈ মন নেযায় যেন টিভিটো কিবা এটা প্ৰগ্ৰেম ওলাই থাকিলে যেন আমি টিভিত ওলাই থকা প্ৰগ্ৰেমটোকে যেন আমি চাই থাকিম আমাৰ তেনেকুৱা মনোভাৱ হয় আৰু সৰু ল'ৰা ছোৱালীৰ যিহেতু গোটেই ভৱিষ্যতটো আছে তেওঁলোকে বুজি নাপায় যে আমাৰ মোবাইল চালে বা টিভিটো চালে আমাৰ একো নহ'ব কিন্তু সেইটো কথা নহয় মোৰ দৃষ্টিত মোবাইল চাব লাগে আৰু যদি আমি আমি যদি ভাল দিশ যদি বাছি লওঁ তেনেহ'লে আমাৰ মোবাইল চালে আমাৰ একো নহয় যদি আমি মোবাইলটো লৈ আমি যদি এনিটাইম বা আমি যদি অনবৰতে আমি যদি গেইম খেলোঁ বা কিবা প্ৰগ্ৰাম কিবা চাওঁ তেনেহ'লে আমাৰ নিশ্চয় আমাৰ চকুযোৰী আমাৰ বেয়া হৈ যাব যদি আমি ভাল পথত বা ব্যৱহাৰ কৰোঁ তেনেহ'লে আমাৰ কোনোধৰণৰ ভাল পথত ব্যৱহাৰ কৰিলে খুব বেছি এক ঘণ্টাই প্ৰয়োজন হয় আৰু ভাল পথত আমি যদি মোবাইলটো বা টেলিভিছন বা টিভিটো আমি ব্যৱহাৰ কৰো তেনেহ'লে আমাৰ একো হানি নহয় বুলি মোৰ বিশ্বাস মোৰ দৃঢ় বিশ্বাস আছে হ মোৰ যিহেতু মই নিজেই প্ৰমাণ পাইছোঁ মোবাইলটো যদি মই অনবৰতে চাওঁ বা দুঘণ্টা ধৰি মই এটা যদি মোবাইল চাই থাকোঁ তেতিয়া মোৰে চকুযোৰী বিষ হয় আৰু টিভিটোও যদি মই অলপ দেৰি চাওঁ তেতিয়াও মোৰ টি অলপ চকুৰ প্ৰব্লেম হয় চকুৰ যিহেতু ময়ো এগৰাকী মাইগ্ৰেইনৰ পেচেণ্ট হয় তো মই নিজে এইখিনি মই উপলব্ধি কৰোঁ যে বেছিকৈ চালে বা টি ভি এইবিলাক টেকনলজিবিলাক এইবিলাক ভাল ভালো আৰু বেয়াও যদি আমি ভাল দিশত ব্যৱহাৰ কৰোঁ তেনেহ'লে ভাল হয় নিশ্চয় ভাল আৰু যদি আমি বেয়া বেয়া দিশত ব্যৱহাৰ কৰোঁ তেনেহ'লে নিশ্চয় বেয়া আৰু সকলো বস্তুৰে দুটা পথ থাকে ঠিক আছে সকলো বস্তুৰে দুটা দিশ থাকে ভাল আৰু বেয়া বা সকলো বস্তুৰ দুটা গুণ থাকে যদি আমি প্ৰতিটো বস্তুৱে যদি আমি বেয়াকৈয়ে যদি বেয়া দিশটোৱে যদি আমি বিচাৰোঁ তেনেহ'লে আমাৰ দৈনন্দিন জীৱনত সদায় বেয়াই হ'ব আৰু প্ৰতিটো বস্তু আমি যদি ভাল ভালটো যদি বিচাৰোঁ বা ভালটো বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ দৈনন্দিন জীৱনত আমাৰ ভালেই হ'ব আৰু হয় এটা কথা আজিকালি নিশ্চয় ক'ব পাৰিম যে মোবাইল আৰু টিভিৰ দৰে এই টেকনলজিসমূহে আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসহে কৰিছে উন্নত নাই কৰা